পংকজ তোমাক কথা এটা সুধিবলৈ আছিলে তুমি ফুৰি থকা নহয় তোমাৰ এনেকুৱা অভিজ্ঞতাবোৰো আছে সেইকাৰণে ভাবিলো তোমাৰ লগত পতাটোৱে ভাল হ'ব একেদিনতে মানে মোৰ অলপ ফুৰিবলৈ যাবলগীয়া আছিলে পৰিয়ালটোৰ লগত বহুত দিন ক'লৈকো ওলাই যোৱা হোৱা নাই সেইকাৰণে ভাবিলো অলপ শিৱসাগৰৰ পৰা আহোঁগৈ যোৰহাটৰ পৰা শিৱসাগৰলৈ যাব পৰাকৈ তোমাৰ চিনাকীত কোনোবা ওবেৰ বা অ'লা ড্ৰাইভাৰ আছে নেকি এনেকুৱা কোনো এজেঞ্চিৰ বিষয়ে জানা যদি মোক অলপ জনাবাচোন কাৰণ পৰিয়ালটোত যথেষ্ট কেইজন আমি মানুহ আছো আৰু ভ্ৰমণৰ ক্ষেত্ৰত আৰামদায়ক ভ্ৰমণ হ'লেহে গৈও ভাল লাগিব সেইকাৰণে তুমি অলপ সহায় কৰি দিলে ভাল হয় গাড়ীখনত মানে দহজনীয়া বহিব পৰা ব্যৱস্থা থাকিলে ভাল হয় কাৰণ আমি গোটেই পৰিয়ালটো একেলগৈ যাবলৈ ওলাইছোঁ ভাগ ভাগকৈ গ'লেও আমাৰ বেয়া লাগিব সকলোৱে একেলগে মিলি গ'লেহে ভাল লাগে তুমি মোক সেই বিষয়ে অলপ জনাবাচোন